অঞ্চলত বেছিভাগ মাছেই ধৰা হয় এনেধৰণৰ গৰৈ চেঙেলী বৰালি শ'ল মাগুৰ শিঙি কুচিয়া পুঠি কুহিঁ আৰু হেৰি কি বুলি কয় বাত আৰু কান্ধুলি ইত্যাদি তাৰ ভিতৰত এক বেছিকৈ চাহিদা হোৱাৰ ভিতৰত মানুহৰ মানুহৰ প্ৰায় খাদ্যৰ লগত বা কিবা বেমাৰ আজাৰ কাৰণে বেছি উপকাৰিতা যাৰ তেজ ন হেৰি নাইকিয়া হৈ যায় তেখেতলোকক বেছিকৈ শিঙি মাছ চেঙেলী মাছ আৰু কুচিয়া মাগুৰ ইত্যাদি খুওৱা হয় সেইবিলাক মাছৰ বেছি আমাৰ ইয়াত চাহিদা হয় দামো দামটোও বেছি পৰিমাণে শিঙি মাছৰ চাৰিশ মাগুৰ মাছৰো তেনেধৰণৰ চাৰি পাঁচশ লাগি যায় শ'ল মাছৰো দুশ তিনিশ হৈ যায় আৰু তাৰ লগতে বাত মাছো দুশকেজি হয়